মই নতুন খাদ্যৰ বিষয়ে জানিবলৈ টিভিত পাকঘৰ অনুষ্ঠানটো ভাল দৰে নিয়মিত ভাবে চাওঁ আৰু তাত বহুতো ধৰণৰ ৰন্ধা বাঢ়া শিকিছোঁ লগতে তেনেকৈ মই ঘৰত ৰন্ধা বঢ়াও কৰোঁ তাৰোপৰিও মোৰ প্ৰিয় সখী আলোচনী বৰ্ণালী বিস্ময় ইত্যাদি আলোচনীবিলাকত নতুন ৰন্ধা বঢ়াৰ কথা বিষয়ে বহুতো গ্ৰহণ কৰিছোঁ শিকি আৰু এই মতে মই ঘৰত পৰিৱেশন কৰিয়েই বৰ্তমান সুগৃহিণী হৈ আছোঁ আৰু